অঁ হয় নেকি আপোনাৰ নামটো কি আছিলে অঁ ক'ৰ পৰা কৈ আছিলে অঁ আপোনাৰ বয়স অঁ ঠিক আছে বাৰু আমাৰ ডক্টৰ এতিয়ালৈকে অহা নাই এঘাৰটা বজাত আহিব আপুনি এঘাৰটা বজাত পোৱাকৈ আহি যাব আপোনাৰ কি দেখাব আছিলে হয় হয় আপুনি আহিব ডক্টৰ আহিব চাৰে এঘাৰটামান বজাত আহিব এঘাৰটা চাৰে দহটা বজাত পায় যাবহি আপুনি সেনেকুৱাত পোৱাকৈ আহি যাব অঁ আপুনি সেইটো আমি আপোনাক আমি ফোনত ক'ব নোৱাৰিম নহয়

অঁ চাৰিশ চাৰে চাৰিশমান পাঁচশ এনেকুৱা ভিতৰতে হ'ব

আছে আছে আপোনাৰ টিকেটটো এঘাৰ নম্বাৰ টিকেট পৰিছে আপুনি চাৰে দহটা এঘাৰটা বজাত পোৱাকৈ আহি যাব

অঁ ঠিক আছে